অঁ ৰমলা কি কৈচ্ছা হে অঁ অঁ তাকে নাহাই হ'লি দি সেইটো হয় দেচোন এ মই যাবা উঠ্ছিলো ৰ' কিন্তু গাড়ীমাখা ইম্যেন ভিৰ দেখ্চ না ৰাস্তাটো অলপ ই ৰিক্সাখন গোটাই সেই এংকে আছোঁ আৰু ঘৰতে মৰি গাড়ীৰে যাবা ৰাস্তাগিলা ইমান সৰু তাকে তাকে বাকী তহঁতো নাহাই দে

ভাত খালি না তাকেতো ভাত খালী না খোজ কাঢ়াৰ জাগাই নোহোৱা হৈছি ইম্যেন ঠেক আজি কি বনালি কি বনালি আজি অঁ আমাৰো এই ম ভাত খালোঁ ৰ' এই আমাৰো এই মইনা টিউশ্যনত যাওঁতে চাইকেল দি পৰচি ইমান ৰাস্তাটোত গাড়ী মটৰত ধৰি নপৰ্ব ই ৰিক্সা কেইখন যহেই পায় তহেই গোটেই গাতা ই ৰিক্সাকেইখন যহেই পায় সহেই ঘূৰে দে সেইয়া অৱস্থা বয়া হৈছি দে সেইকাৰণে আৰ সাৱধান হ'বা লাগে তহঁতৰ বাবুক ভালকৈ ৰাখ্বি ভালকৈ আহা যোৱা

সেইয়া আৰু উপায় নহোৱা হৈছি দে আৰ সাধাৰণ মানহুৰ আমাৰ আছোঁ দে আৰ ভালেই কি কৰ্বি এংকে দিন যায় আছে বতৰটো আহেই ক'তো অ'লে যাবা নৰা মেলা চেলা সেয়া বাকী আজি হেৰি কি ৰান্ধ্লি অঁ ঠিকে আছে দে হ'ব দে ভাল্কে থাক্বি আইবি আমাৰ দিশে